খেলা ধূলা মানুহৰ এটা জীৱনৰ অংগ ই আমাৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয় নিজৰ স্বাস্থ্যটোক সু ভালদৰে ৰাখিবৰ বাবে খেলা ধূলা কৰাটো অতিয়েই বাঞ্ছনীয় নিজৰ স্বাস্থ্যটোক বিকাশৰ কাৰণে মানুহে খেলা ধূলা কৰিব লাগে মানসিকভাৱে আৰু শাৰীৰিকভাৱে খেলা ধূলাই আমাক বহুত বিকাশ কৰিব পাৰে অনেকখিনি বেমাৰ বৰ্তমান সময়ত আহিছে যি যাৰ কাৰণেই হৈছে খেলা ধূলাৰ পৰা মানুহ আঁতৰি যোৱা সেই খেলা ধূলাসমূহ কৰি থাকিলে মানুহে শৰীৰটো যথেষ্ট সু ভাল হৈ থাকে আমিও সেইমতে মাজে মাজে খেলে খেলিবৰ বাবে চেষ্টা কৰোঁ কামৰ মাজতে ওচৰতে ফিল্ড আছে য'ত গৈ আমি খেলোঁ যথেষ্টখিনি কি লগৰখিনি মিলি তেওঁলোকো আহে আমিও খেলোঁ আমিও যাওঁ খেলোঁ যথেষ্ট ভাল লাগে যাৰ ফলত আমাৰ শৰীৰটো ভাল হৈ থাকে শৰীৰটো বিকাশ হয় ভালকৈ মানসিকভাৱে যথেষ্ট মানুহ ভাল হ'ব পাৰে খেলা ধূলাৰ জৰিয়তে খেলা ধূলা এটা মানুহৰ পেচাও হ'ব পাৰে যাৰ ফলত মানুহে যথেষ্ট নিজকে সবল কৰি তুলিবৰ বাবে আৰ্থিকভাৱেও যদি খেলাটোক তেওঁৰ নিজৰ প্ৰাইমাৰি ছলিউশ্যন বাবে গণ্য কৰি লয় যেনে মহান বিখ্যাত খেলুৱৈসকল যাৰ ফলত তেওঁলোকে নিজকে এজন বিশেষ ব্যক্তিৰূপে গঢ়ি তুলিব পাৰিছে বৰ্তমান সময়ত আমিও তেনেকৈ যিসমূহত যদি ভালদৰে খেলিব চেষ্টা কৰোঁ নিশ্চয় তেনেকুৱা এটা অৱস্থাত পাবগৈ পাৰোঁ যেনেকৈ এজন মহেন্দ্ৰ চিং ধোনি বিৰাট কোহলী তেওঁলোকে নিজৰ ভাল পোৱা খেলটোৰ ওপৰত নিজে যথেষ্ট চেষ্টা কৰে হাৰ্ড ৱৰ্ক কৰে বৰ্তমান এই অৱস্থাত পাইছে তেনেকৈ যদি আমিও নিজৰ ভাল পোৱা খেলটোৰ ওপৰত বা ভাল পোৱা বিষয়টোৰ ওপৰত যদি চেষ্টা কৰোঁ নিশ্চয় এদিন তেওঁলোকৰ সমান নহ'লেও তেওঁলোকৰ আশে পাশে হ'লেও যাব পাৰোঁ আহি থকা বৰ্তমান যুৱকসকলেও তেওঁলোকে সেই তেনেকুৱাই কৰা উচিত যাতে নিজৰ নিজৰ ভাল পোৱা খেলটো ওপৰত তেওঁলোকে ভালদৰে এক্সপাৰ্ট হয় সেই তাৰ ওপৰত দেশৰ নাম বা ৰাজ্যখনৰ নাম বিকাশ কৰিব পাৰে যেনেকৈ বৰ্তমান সময়ত অলিম্পিকৰ যথেষ্টখিনি আমাৰ দেশৰ ওপৰত গৌৰৱবোধ কৰিবৰ কাৰণে বহুতে মেডেলো পাইছে যিটো হ'ব লাগে আমাৰ অসমৰ পৰাও যাতে যায় নতুন নতুন ল'ৰা ছোৱালী যুৱক ওলায় এইটো আমি কামনা কৰোঁ খেলা ধূলা আৰু অন্য বহুতখিনিও সুবিধা আছে যথেষ্ট বেমাৰ আজাৰৰ পৰাও বৰ্তমান ৰিছাৰ্জত ওলাইছে যে খেলা ধূলা কৰি থাকিলে যথেষ্ট বেমাৰ আজাৰৰ পৰা দূৰ হৈ থাকিব পাৰি সেইকাৰণে হয়তো বয়স নহ'লেও বয়স যিমানেই হওক সৰুৰ পৰা ডাঙৰৰলৈকে বুঢ়ালৈকে সকলোৱে খেলা ধূলা কৰি থকাটো অতি উত্তম খেলা বহুত প্ৰকাৰ হ'ব পাৰে ক্ৰিকেট ফুটবল ভলীবল সাঁতোৰা নচা গনা এইসমূহ ভিতৰত খেলৰ ভিতৰতে হয়তো বৰ্তমান গণ্য কৰা হয় অন্যান্য বহুত খেল আছে যিসমূহ মানুহে নিজৰ জেগা চাই পৰিৱেশ চাই খেলিব পাৰে আমাৰ ইয়াত বৰ্তমান সময়ত চবতকৈ প্ৰভাৱশালী খেল হৈছে ফুটবল ক্ৰিকেট ভলীবল এনেকুৱা ধৰণৰ খেল কিছুমান যিসমূহক বহুতে খেলিবৰ বাবে চেষ্টা কৰে

মোৰ প্ৰিয় মোৰ ফ্রিয় মোৰ প্ৰিয় খেল হ'ল ক্ৰিকেট যিটো হ'ল আমি খেলা সকলোৱে মিলি খেলোঁ নিজৰ আচলতে প্ৰফেশ্যনেল নহয় নিজৰ ভাল পোৱাৰ বাবে খেলোঁ লগৰখিনি ওলাই আহে আমিও সেই খেলোঁ গাঁৱত খেলোঁ সকলোৱে মিলি সকলোৱে সেইটো খেলিবও লাগে সময় সুবিধা মিলি কামৰ মাজতে যাতে নিজৰ শৰীৰটো ভাল হৈ থাকে ফুটবলো এটা আমাৰ প্ৰিয় খেলৰ ভিতৰতে এটা যিটো আমি সকলোৱে মিলি খেলোঁ বহুতো আহে খেলিবৰ বাবে আমিও খেলোঁ আমাৰ গাঁৱৰ এটা এখন ক্ৰিকেট ফিল্ড আছে যিটো চৰকাৰীভাৱে চৰকাৰে সেইটো গাঁৱৰ ল ছালিখিনিক খেলিবৰ বাবে দিছিল তাতে সকলো ল'ৰা ছোৱালী আহে বা ডাঙৰো যায় খেলিবৰ বাবে ৰাতিপুৱা গধূলি যেতিয়াই টাইম মিলে তেওঁলোকে আহে খেলিবৰ বাবে